বা ইয়াতে মই দীঘলীপুখুৰীৰ পাৰ্কত এন্ত্ৰি ফিজটো দিলোঁ আৰু মোক মানে অলপমান দেখাই দিব লাগিছিলে জেগাখনি আপুনি দেখাই দিব পাৰিবনে

অঁ মানুহটো দেখি পেলাই হাঁহি উঠিলে আচ্ছা হয় অঁ এই পুখুৰীটো বহুত বেছিয়ে ডাঙৰ হয় আৰু ব'টিঙত ইয়াতে কিবা প্ৰব্লেম হ'ব নেকি যদি মই ব'টিঙ কৰিবলৈ যাওঁ

ইয়াতে পানীত অজগৰ ছজগৰ আছে নেকি পানীত অজগৰ আছে নেকি অঁ আৰু আচ্ছা আৰু ইয়াতে যে খেলিব পৰা বস্তুবোৰ আছে এইবোৰ বাচ্ছা কাৰণেনে আমিও পাৰিম উঠিব কাৰণে অঁ মোৰ এই ভণ্টিগৰাকী আহিছে নহয় লগত তাই উঠিব পাৰিব নাই তাত দছ বছৰ অঁ আৰু মই এনেই মানে মই ব'টিঙ কৰিবলৈ মোৰ ইচ্ছা আছিলে ইয়াতে পাৰো নে নোৱাৰো এতিয়া আৰু কি ফিজটো কিমানমান লয় ইয়াতে ব'টিঙত এশ বিছ টকা বহুত লৈছেহে আপুনি এশ বিছ টকা